হয় দাদা এইটো তিনিচুকীয়া হোটেলত লাগিছেনে হয় হয় অলপ আগত মই দ'চা এটা অৰ্ডাৰ দিছিলোঁ ডেলিভাৰী দি গ'ল দ'চাটো চুলি ওলালে এইটো এইটো মোৰ ৰিটাৰ্ণ কৰিব লাগে এতিয়া এইটো পলিচিটো কেনেকুৱা ৰিটাৰ্ণ পলিচিটো কেনেকৈ নিব এইটো এতিয়া

হয় হয় অ' আপোনালোকে মানুহ পঠিয়াব ন লৈ যাব তাৰ এক্সচেঞ্জ হৈ যাব অঁ আচ্ছা আচ্ছা ঠিক আছে আপোনালোকে নতুন এইটো ঘূৰাই লৈ যাব ন নতুন এটা দি দিব আকৌ আচ্ছা কিমান দেৰিৰ ভিতৰত দিব বিছ মিনিট অঁ ঠিক আছে দিয়ক বিছ মিনিটত আহক ভোক লাগি আছে মানে আহক